এ এনেই আছোঁ কিবা কথা কচোন কিনো অঁ অঁ অমিতা খাৰ কেনকে কৰে তাকো নাজানা অঁ অঁ এ অমিতা অমিতা অমিতা খাৰ খাবি বেলেগ খাৰ নোখোৱা অঁ অঁ এই মই দুটা কথা কি কয় জাতিলাউ ৰেচিপিটোৰ কথা কওঁ আ হেৰি কয় এই আ কি কয় অমিতা খাৰৰ ৰ অমিতা খাৰ অমিতাটো গোটেই ধুই ল'বি গোটেই গোটেই ধুই লৈ পিনে হেৰি কৰিবি ধুনীয়াকে আৰু পৰিষ্কাৰকৈ ধুই লৈ বাকলি এৰুৱাবি এটা গুটিটো যে পকা অমিতা হ'লে খাৰ খাবলে ইমান ভাল নহয় মিঠাই মিঠাটো উঠি যাব যে কেঁচা অমিতাই ভাল কেঁচা অমিতাটো কি কৰিবি ধুনীয়াকে ধুই লৈ মেলি এনেকে কাটিবি কটাটো একদম ডাঠকে কাটিব নালাগে আৰু মানে একদম দুখ একদম ধুনীয়াকে অলপ অলপ পাতল পাতলকে এনেকে কাটি ল'বি সেই কৰি কাটি মানে আকৌ ধুলে ধুব আৰু ধুই লোৱাতো ভাল আৰু ধুই লৈ পিনে ধুনীয়াকে কি কৰিবি হেৰিখনত কেৰাহীখনত অকণমান তেল দিবি অকণমান তেল দি অকণমান জাষ্ট অকণমান তেল দি পেলাই অমিতাখিনি কেইটামান দি দিবি অকণমান অকণমান একদম কেইটামান দিবি দি পেনাই তাৰপিছত পিঁয়াজ অঁ অকল পাঁচশ অপশ্যন হয় দিলেও দিবি নিদিলেও নাই আৰু তাৰপিছত হেৰি কৰিবি কি কৰে পিঁয়াজ টো দিলে দিবি নিদিলেও নাই একো নাই অকণ জলকীয়া বেছিকে খোৱা এটা বা দুটা এনেকে দিলি বা যদি বেছিকে চাৰি পাঁটা দি দিলি জলকীয়া এনেকে দি পিনে পিঁয়াজখন অকণমান এইটো শুকান জলকীয়া দিলে বেছি ভাল আৰু খাৰটো বেছি ভাল লাগে খাব তাৰপিছত অকণমান হেৰি কৰিবি এ কি কয় পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি ভাজি পানে কি কৰিবি হেৰি কৰিবি তাৰপিছত অমিতাখিনি দি দিবি তাতে অমিতাখিনি দি পিনে ধুনীয়াকে এনেকে অকণমান জাষ্ট এক মিনিটমান এনেকে আৰু গোটেই হেৰি কৰি পিনে অকণমান হালধি দিবি কাৰণ অঁ অকণমান জাষ্ট এক মিনিট মানে গোটেই সেইটোত হেৰি কৰি হেতাৰে হেৰি কৰি লবি এনেকে লৰফৰাই লবি লৰফৰাই পিনে তাৰপিছত হেৰি কৰি দি হেৰি কৰি তাতে হেৰি হালধি বেছি দিব নালাগে খাৰত খাৰ যিহেতু মানে খাৰটো ৰঙচুৱা কৰি দিয়া নাই বেছিকে হালধিটো অলপ যেনেকে ভাজিত দিয়ে ভাজিত দিয়াতকে অলপ কমকে দিবি হেৰিটো এই কিবা হালধিটো কমকে দি অঁ অলপ কমকে দি মানে কি কৰিবি তাতে খাৰ দি দিবি ধালি যদি খাৰটো লগত ক'ব ভালেই প্ৰথমতে যদি একদম মানে খাৰটো বেছি খাৰুৱা সেইটো হ'লে অকণমান দিলেও হ'ব খাৰটো দি পিনে ধুনীয়াকে ঢাকোন মাৰিবি পাঁচ মিনিটমান চাৰি পাঁচ মিনিট নহয় তিনি চাৰি মিনিটমানৰ পিছত ঢাকোন খুলি ল'বি খুলি পিনে যেতিয়া সিজিব তেতিয়া অকণমান নিমখ দি দিবি কাৰণ খাৰটো যেতিয়া খাৰ নিদিয়া নহয় বস্তুটো কমি যায় ন নিদিয়াৰ আগত মানে নিমখ কি কৰিব নালাগে তাৰপিছত নিমখ দি দিবি নিমখ দি পিনে ধুনীয়াকে মানে ঢাকোন লগাই দিবি ঢাকোন লগাই পিনে জাষ্ট যেতিয়া নমোৱাৰ আগত মানে কি কৰিবি অকণমান হেৰি কৰিবি এই কি কয় আদা থেঠালি দিবি অকমান আদা নহৰু নহৰুটো দিব নালাগে খাৰত আদা অকণমান থেঠালি তাতে দি দিবি দি পিনে আকৌ হেৰিকে এই হেৰি দিব পাৰা কি আছিল এইটো ধনিয়া পাত যদি আছে বা মান ধনিয়া বা ধনিয়া এনেকে দি দিব পাৰা দি পিনেক এক মিনিট দিবি ৰেচিপি হৈ গ'ল তাৰপিছত গৰমে গৰমে অঁ সেইটো শুকান মাছটো দিলে বেছি ভাল সেইটো খোৱাৰ লগৰ কথা যদি খাই ভাল পায় তেতিয়াহ'লে শুকান মাছটো দি দিব অঁ মানে হেৰি ধৰক যেতিয়া ভাজি আছে নহয় মানে খাৰটো দিলে নহয় খাৰটো দি এই আদাখিনি নিদিয়াৰ আগত শুকান মাছটো জাষ্ট অকণমান অকণমান ভাজি ল'ব দেই অকণমান ভাজি মানে হেৰি দি দিব মানে এই খাৰখিনিত এই যিটো অমিতাৰ মানে আঞ্জা বনালে সেইখিনি দি দিব অমিতাটো কিন্তু থাকোতে এইটো নিদিব মানে কিবা এইটো শুকান মাছটো নিদিব আৰু অঁ অমিতাখিনি এই খাৰ চাৰ দি মেলি জাষ্ট অকমান সিজিছে এই পাঁচ মিনিট যে মই তিন মিনিট তাৰপিছত যে অমিতাখিনি যেতিয়া মানে ধৰক এইটি পাৰ্চেণ্ট সিজি যাব তেতিয়াহে মানে এই এইটো শুকান মাছটো অকণমান জাষ্ট এখন মানে হেৰিত তেৱা এখনত হেৰি কৰি মানে অলপ ভাজি অঁ অকণমান পানে মানে তেল দিব নালাগে দেই হয় জাষ্ট অকণমান আৰু হেৰি কৰি দি দিব পাৰ তেতিয়াও ভাল লাগে খাব সেনেকুৱা আৰু আৰু ৰেচিপিটো অঁ

অঁ অঁ বাৰু